হয় হয় তপন জ্যোতি নাথ হয় হয় হয় মই আপোনাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ক'লোঁ অঁ হয় আচলতে মই আপোনাৰ খেতিৰ ওপৰত ৰিছাৰ্চ কৰি আছোঁ মই ৰিছাৰ্চ ষ্টুডেণ্ট হয় অঁ আপুনি অঁ খেতিৰ বিষয়ে অলপ মোক জনাব পাৰিব নেকি অঁ আপোনাৰ ধান খেতিৰ বিষয়ে আপুনি অলপ জনাওকচোন হয় হয় হয় হয় আৰু আপুনি কেনেদৰে কি কি ধৰণৰ সাৰ ব্যৱহাৰ কৰি আপুনি খেতি কৰা হয় তাৰ বিষয়ে অলপ জনাই দিয়ক হয়

হয় হয় অঁ ধন্যবাদ ছাৰ কথাখিনি ইমান ধুনীয়াকৈ বুজাই দিয়াৰ বাবে